মই ঘৰতে বনোৱা জলপান হ'ল চিৰা চুঙা চাউল বৰা চাউল ভাপত দিয়া চাউল বা মুড়ি সান্দহ গুড়ি পিঠাগুড়ি মই এনেকে দি বহুত জলপানে বনাইছিলোঁ বনাই বনাওঁ তাৰ পাছত আকৌ এইবিলাক চুঙা চুঙাত চুঙাত যোনটো বনায় চুঙাত দি পেনি সেইটো চুঙাপিঠা বুলি কয় তাৰপিছত পিঠাগুড়ি খুন্দি যোনটো চুঙাত ভৰাই দিয়া হয় যোনটো চাউল চাউলৰ পৰা চুঙাত ভৰোৱা হয় সেইটো চুঙা চাউল বুলি কোৱা হয় ভাপত দিয়া পিঠা ধৰা তেনেকুৱাবোৰ বহুত জলপানেই বনাব জানো কিন্তু আৰু কোমল চাউলটো যে কোমল চাউলটোও বনাবলৈ জানো ধৰা আকৌ ভজা চাউল ভজা চাউলটো হ'ল বৰা চাউলত যিটো পানীত তিয়াই পিনি যোনটো বনোৱা হয় সেইটোৱে ভজা চাউল কিন্তু মই এটাই মোৰ পিনৰ পৰা মই জানো যে বেছিকে ভাল পাওঁ মই চুঙা চাউল বনাই আগতে মই চুঙা চাউল বনাইছিলোঁ কিন্তু মই চুঙাটোত ধৰা চাউল দিলোঁ পানীখিনি দিবলৈ পাহৰি থাকিলোঁ পাহৰি থকাৰ পিছত মোৰ সেইখিনি জুই পুৰা জুই দি দিলোঁ দি দিয়াৰ পিছত জ্বলি গ'ল জ্বলাৰ পিছত আৰু সেইখিনি কি হৈ গ'ল আৰু মই ঘৰত তেতিয়া ক'লো মা মই যে বনাব নেজানিলো এইটো কেনেকৈ চুঙা চাউলটো বনায়নো তাৰপৰা তেতিয়া ক'লে যে চুঙাটোত চাউল চাউল দিবা দিয়ে ধৰা আধা আ তিনি আঙুলমান পানী দি দিবা পানী দি পিনি ধুনীয়াকৈ কলপাতেদি পুৰা সোপা দি দিবা টাইটকৈ সোপা দি দিলে তাৰপিছত চাউলটো তুমি তাত দি দিবা দি দিলেই ভাল হয় বুলি ক'লে মই সেই তেনেকৈ দিয়ে এতিয়া চুঙা চাউলটো মই বনাব জানো বা মই চুঙা চাউলটোৱে মই খাইও ভাল পাওঁ ধৰা মই ভালধৰণে সেই বস্তুটো মই বনাবও জানো